তৃপ্তি ৰেষ্টুৰেণ্ট হয়নে বাৰু অ' এক্সোৱেলি আজি সন্ধিয়া পাঁচ বজাৰ ভিতৰত মোৰ ঘৰত অলপ খানা অৰ্ডাৰ লাগিছিল সেইবাবে মই ফোন কৰিলোঁ প্ৰায় পাঁচজনমান মানুহৰ কাৰণে মই অৰ্ডাৰ দিব বিচাৰিছোঁ ঠিক আছে আপুনি লিখি লওক চিকেন চাওমিন থ্ৰী প্লে'ট

চিকেন ফ্ৰাইদ ৰাইচ দুই প্লে'ট আৰু কিডছৰ কাৰণে ফ্ৰেন্স ফ্ৰাইছ আৰু ৰ'ষ্টেড চিকেন আছেনে বাৰু নহ'লে চিকেন পকোৰা হ'ব ঠিক আছে ফ্ৰেন্স ফ্ৰাইছ চিকেন পকোৰা থ্ৰী প্লে'ট চিকেন চাওমিন আৰু টু প্লে'ট ফ্ৰাইদ ৰাইচ

প্ৰায় পাঁচ বজাৰ ভিতৰত পালেও হ'ব মোৰ আজি মানে গেষ্ট অহাৰ কথা আছে আৰু আজি ইমানেই ব্যস্ত স্কুলৰ কামতো অলপ দেৰি থাকিব লাগিব গতিকে ঘৰত বনাবলৈ অলপ অসুবিধা হৈছে হয় অ' ঠিক আছে বাৰু

বিলটো কিমান হ'ব ডেলিভাৰী কৰা সময়ত দিলেও হ'ব চাগে অ' গুগল পে' ফোনপে' কি ধৰণে কৰিব পাৰি আপুনি জনাই দিব বস্তুখিনি পেকেটিং কৰা পাছত আৰু যদি কেছ পে'মেণ্ট কৰিব পাৰি তেনেহ'লে কেছ পে'মেণ্টো কৰিব পাৰিম চাগে ঠিক আছে বাৰু বস্তুখিনি আকৌ এবাৰ ভালদৰে আপুনি চাই ল'ব আৰু ঠিক পাঁচ বজা লগে লগে যদি মই পাওঁ বেছি ভাল পাম আৰু কাৰণ মোৰ গেষ্ট চাগে চাৰে চাৰি বজাত পাবহি আৰু তেওঁলোকে আহাৰ পাছতে মই যদি গৰমে গৰমে পৰিৱেশন কৰাব পাৰো মোৰ কাৰণেই ভাল

অ' খুব বেছি সোনকালে পেকেটিং নকৰিব হয় হয় কিন্তু প্ৰতিটো আইটেম যাতে খুব গৰম হৈ থাকে দেই কাৰণ বহুত আগতেই পেকেটিং কৰি দিলে ঠাণ্ডা হৈ যাব পাৰে গতিকে আপুনি পেকেটিং কৰা সময়ত ধ্যান দিব যাতে বেগ বা টেমা যিবিলাকে খাদ্য গৰম কৰি ৰাখে সেইবিলাকক আপুনি যাতে ভালদৰে পেকেট কৰিছেনে নাই সেইটো আপুনি এবাৰ চাই দিব আৰু দিয়াৰ সময়ত মোক এটা ফোন কৰি ল'ব এড্ৰেছটো অ' এড্ৰেছটো মোৰ ডেভলপমেণ্ট এৰিয়া লেন বি টি ভি চেণ্টাৰ পাৰ হৈ হয় হয় ঠিক আছে হ'ব হ'ব ঠেংক ইউ